মই ঊনৈছশ পয়সত্তৰ চনৰ এটা কথাকে কওঁ মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ আৰু সেইটো সময়ত মেট্ৰিক পাছ কৰাৰ পিছত আমি কলেজ পঢ়িবলৈ আমাৰ পিতায়ে ইমান ধন নাছিলে আৰু কলেজ পঢ়িবলৈ আমি টাউন যাব লাগিব সেই সময়তে মোৰ বিয়া ঠিক হৈছিলে চা চাবলৈ গৈছিলে পিতায়ে মোক কলেজ পঢ়াবলৈ পঢ়া পঢ়োৱা কথাটোত মানে অকণমান অমান্তি হৈছিলে আৰু বিয়া দিবলৈ বিচাৰিলে সেইটো সময়ত মই সিদ্ধান্ত লৈছিলোঁ যে মই বিয়া হৈ পঢ়া শুনা কৰিব পাৰিম আৰু মই সেই সময়ত পৰামৰ্শ লৈছিলোঁ আমাক মোক যিয়ে শিক্ষাগুৰু পঢ়াইছিলে আমাৰ ছাৰ ছাৰসকলৰ পৰামৰ্শ লৈছিলোঁ কি কৰিম যিহেতু মই অকমান পঢ়া শুনাৰ প্ৰতি আগ্ৰহী আছিলোঁ স্কুলীয়া জীৱনত সেয়াই